ভূগোল হৈছে ভৌগোলিক ধাৰণাৰ যিখিনি বস্তুৰ বিষয় কয় যিখিনি বিশ্বত চলি থকা যিখিনি বস্তু তেওঁলোকে ব্যৱহাৰ কৰে সেইখিনি কয় তেনেদৰে ভূগোল অৰ্থনৈতিক কাৰ্যকলাপ বাণিজ্যত কেনেকৈ প্ৰভাৱ পেলায় বাণিজ্যত তেওঁলোকে ভূগোলে বহুত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় যেনে যেনে তেওঁলোকে সমতল যিখিনি সমতল ভূমি সমতল ভূমিৰ পৰা যিখিনি ওপৰ অঞ্চলৰ যিখিনি পাহাৰীয়া দাঁতি কাষৰীয়া অঞ্চল সেই অঞ্চলখিনিত তেওঁলোকে বাণিজ্য ব্যৱস্থা কাৰণে বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু লগতে তেওঁলোকে দোকান পোহাৰ বা তেওঁলোকে নিজৰ ব্যৱসায় ব্যৱসায়ৰ ক্ষেত্ৰতো তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় তেওঁলোকে যোনখিনি সমতল অঞ্চলত তেওঁলোকৰ দোকান থাকে দোকান থাকে বা তেওঁলোকৰ নিজৰ ব্যৱসায় থাকে সেই ব্যৱসায়খিনিতো তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় যেনেদৰে কম কম দামৰ বস্তুসমূহ সমতল ভূমি যিসকল বস্তু যিখিনি বস্তু কম দাম থাকে সেই বস্তুখিনি যেতিয়া পাহৰীয়া পাহাৰীয়া অঞ্চললৈ উঠি যায় যেতিয়া অলপ ওপৰ ওপৰ এডোখৰ ঠাইলৈ উঠি যায় তেতিয়া সেই বস্তুৰ দামটো তাত বাঢ়ি যায় বাঢ়ি যোৱাৰ ফলত তাত থকা মানুহখিনিৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু লগতে যিখিনি ডাঙৰ ডাঙৰ চহৰ আৰু যিহেতু সকলোৱে জানে যে যিখিনি পানীৰ ওচৰত থাকে পানীৰ ওচৰত থকা ঠাইসমূহতে আচলতে ডাঙৰ ডাঙৰ চহৰবিলাকৰ নিৰ্মাণ কৰা হয় সেইটো এই ব্যৱস্থাটো একেবাৰে ব্ৰিটিছৰ দিনৰেই ব্যৱস্থা ব্ৰিটিছৰ দিনতে এই যিসমূহ জেগাত পানী অত্যাধিক হয় যিখিনি সাগৰ মহাসাগৰ বা নৈপৰীয়া ঠাই সেইবিলাকৰ কিনাৰতে এনেকৈ চহৰ অঞ্চলবোৰ থোৱা হয় যেনেধৰণে এতিয়া এতিয়া গুৱাহাটীখনো এখন ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত গুৱাহাটীখনো আৰু বৰ্তমান এখন চহৰ অসমৰ দ্বিতীয় দ্বিতীয়খন চহৰ হৈছে ডিব্ৰুগড় ডিব্ৰুগড়খনো ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত আৰু এই চহৰসমূহত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য চলোৱা হয় আৰু সেই চহৰসমূহ হৈছে আচলতে সমতল এই সমতল ঠাইত ব্যৱসায় বাণিজ্যৰ বাবে বহুতো সুবিধা হয় কিন্তু চাবলৈ গ'লে অৰুণাচল প্ৰদেশ হওক বা নাগালেণ্ড হওক সেইসমূহ হৈছে পাহাৰীয়া ঠাই এই পাহাৰীয়া ঠাইসমূহত নিজৰ ব্যৱসায় বাণিজ্য কৰাটো বহুত কষ্টকৰ হৈ পৰে কিয়নো ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবলৈ হ'লে তেওঁলোকে সমতল ঠাইলৈ আহিবলগীয়া হয় আৰু সমতল ঠাইলৈ অহাৰ পাছত তেওঁলোকে যিটো বস্তুৰ দাম তেওঁলোকে লয় তাতকৈ অধিক অধিক দামত তেওঁলোকে বস্তুটো বিক্ৰী কৰা হয় তেনেধৰণে আমাৰ কাৰ্যকলাপ বাণিজ্যত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়